গাঁৱৰ পৰিৱেশ পৰিৱেশ স্বাস্থ্যৰ বাবে চহৰৰ পৰিৱেশকৈ এটা কাৰণেও আপোনাৰ ভাল বুলি কোৱা হয় গাঁৱত আপোনাৰ মুকলি তাত আপোনাৰ গছ গছনিও বহুত আছে আৰু আপোনাৰ আমাৰ জাবৰ জোথৰ পেলাবৰ বাবে নিৰ্দিষ্ট ঠাই থাকে সেই ঠাইত আমি জাবৰ জোথৰ পুৰি মুকলি কৰি শাৰী চাফাচিকুণ কৰোঁ তাত গছ গছনিও বহুত আছে মুকলি পৰিৱেশ আৰু টাউনত আপোনাৰ গছ গছনি কম তাত বহুত ঘনবসতি আৰু আপোনাৰ তাত ডাষ্টবিন আছে যদিও কি হয় ৰাস্তাটো আপোনাৰ তেনেকুৱা লেতেৰা দেখা যায় কিন্তু আমাৰ গাঁৱত সেইটো নহয় গাঁৱত আপোনাৰ এতিয়াতো আগতকৈ আৰু বেছি ভাল হৈছে গাঁওবিলাকত আপোনাৰ গাঁৱতো আপোনাৰ ক'ৰবাত ডাষ্টবিনো দিয়া থাকে তাৰ উপৰিও আপোনাৰ মুকলি জেগাতো আছেই ডাষ্টবিনো দিয়া থাকে কিছুমানে ধৰক আপোনাৰ ডাষ্টবিনটো পেলালে আৰু ডাষ্টবিনটো কি হয় পিছদিনাই আপোনাৰ আকৌ নি আপোনাৰ সেই মুকলি জেগা আমি য'ত জাবৰ পেলাওঁ তেনেকুৱা জেগাত আকৌ নি পেলাই জাবৰখিনি পুৰি চাফা কৰা হয়